কেইবা বছৰ মানৰ আগৰ পুৰণি মোবাইল আৰু বৰ্তমানৰ স্মাৰ্টফোনৰ মাজৰ পাৰ্থক্য ক'বলৈ গ'লে বহুতো পাৰ্থক্য আহি পৰা দেখা যায় তাৰ ভিতৰত কেইটামান হ'ল আগতে প্ৰায় মানুহে কি পেড ফোন ব্যৱহাৰ কৰিছিলে স্মাৰ্টফোন একেবাৰেই নাছিল আৰু আজিকালি মানুহে স্মাৰ্টফোন চলায় আৰু কিপেড ফোন একেবাৰেই নাই আমি যদি চাবলৈ যাওঁ হাণ্ড্ৰেড পাৰ্চেণ্টৰ ভিতৰত চাগৈ টেন পাৰ্চেণ্ট মান মানুহেহে কিপেড ফোন চলায় চাগৈ তাকো মই কনফাৰ্ম নহয় আজিকালি প্ৰায় হাতে হাতে স্মাৰ্টফোন কাৰণ ডিজিটেল ইণ্ডিয়াৰ যুগ আৰু সকলো ক্ষেত্ৰতে এতিয়া স্মাৰ্টফোনৰ প্ৰয়োজন যিহেতুকে আগতে অফলাইন চিষ্টেম আছিল তেতিয়া স্মাৰ্টফোনৰ কোনো প্ৰয়োজন নাছিল আজিকালি হ'ল অনলাইন চিষ্টেম আমি যিকোনো এটা কাম কৰিবলৈ হ'লে আমাক অনলাইন কৰিব লাগে আৰু অনলাইন কৰিব হ'লে আমাক স্মাৰ্টফোন খুবেই প্ৰয়োজন আমি স্মাৰ্টফোন নহ'লে আমি এখোজো আগবাঢ়িব নোৱাৰোঁ সেইটো কাৰণে এতিয়া স্মাৰ্টফোন খুবেই দৰকাৰ আমাক আগতে ইমান প্ৰয়োজন নাছিল আৰু নেটৱৰ্কৰ কথা যদি মই ক'বলৈ যাওঁ আগতে নেটৱৰ্ক সকলো জেগাতে নেটৱৰ্ক পোৱা নাযায় আমি নেটৱৰ্ক বিচাৰি পথাৰ বা মুকলি জেগা তেনেকুৱা জেগালৈ আমি দৌৰ মাৰিবলগীয়া হয় কাৰোবাৰ যদি ফোন আহে তেনেকুৱা আমি কথা পাতিবলৈ মুকলি জেগালৈ দৌৰিব লগা হয় আৰু আজিকালি ঘৰতে বহি আমি ফুল স্পীড নেট পাওঁ সকলো নেটেই আমি ঘৰতে বহি পাওঁ ওলাই আমি ক'লৈকো নেটৱৰ্ক বিচাৰি যাবলগীয়া আমৰ নহয় আমি ঘৰতে নেটৱৰ্ক পাওঁ আৰু আৰু এটা কথা ক'বলৈ গ'লে আগৰ মোবাইলবোৰৰ কেমেৰা কোৱালিটি একদমেই বেয়া বহুত বেছি বেয়া আছিল আজিকালি কেমেৰা কোৱালিটি ভাল স্পষ্ট ফটো আহে আমাৰ কাৰোবালৈ ডকুমেণ্টছ পঠাবৰ কাৰণে হ'লেও বহুত সুবিধা হয় কাৰণ ডকুমেণ্টছত ফটোটো বহুত ধুনীয়া আহে সেইটো কাৰণে আমাৰ স্মাৰ্টফোন খুবেই প্ৰয়োজন আৰু স্মাৰ্টফোনে আমাক বহুতো সহায় কৰিছে আজিকালি জীৱনত স্মাৰ্টফোন নহ'লে এখোজো আমি আগবাঢ়িব নোৱাৰোঁ আৰু মই চিমৰ কথা যদি ক'বলৈ যাওঁ মই জিঅ' চিম ব্যৱহাৰ কৰোঁ আৰু এয়াৰটেল চিম ব্যৱহাৰ কৰোঁ সেই দুটা মই এটা কাৰণেই ব্যৱহাৰ কৰোঁ কাৰণ আমাৰ ইয়াত এই দুটাৰ নেটৱৰ্ক বহুত বেছি ভাল আৰু মই সেই দুটা চিম ব্যৱহাৰ কৰি সকলো ধৰণৰ কাম বা অনলাইন কাম মই তেনেকুৱা কাম কৰিব পাৰোঁ আৰু এটা কথা ক'বলৈ গ'লে আগতে আপোনাৰ নে নেটৱৰ্কটো একদম কম পৰিমাণৰ আছিল কিন্তু তেতিয়া খেতি বাতি ভাল আছিল বা গছ গছনি বহুত আছিল আজিকালি নেটৱৰ্কৰ কাৰণে ঘনাই ঘনাই টাৱাৰবোৰ বহাব ধৰিলে সেইটো কাৰণে গছ গছনিৰ সংখ্যা কমি যাবলৈ ধৰিলে চৰাই চিৰিকতি নোহোৱা হ'ল সেইটোও এটা আমাৰ বহুত বেছি প্ৰব্লেম হৈছে আৰু এটা আগতে আপোনাৰ প্ৰায় টু জি বা থ্ৰি জি নেটৱৰ্ক পাইছিলোঁ আৰু আজিকালি আমি ফ'ৰ জি হওঁক ফাইভ জি হওঁক নেটৱৰ্ক পাওঁ আৰু আজিকালি নেটৱৰ্কটো চলাই বহুতে ভাল লাগে আজিকালি নেটৱৰ্কত কাম কৰিও ভাল লাগে আৰু মই মাহিলী প্ৰায় টু ফৰ্টি নাইনৰ ৰিচাৰ্জ কৰোঁ টু ফৰ্টি নাইন ৰিচাৰ্জ কৰিলে তাত মেচেজ ডাটা আৰু ক'ল সকলোবোৰ পোৱা যায়